ভাৰতবৰ্ষৰ এক জলন্ত সমস্যা হ'ল শিশু শ্ৰমিকৰ সমস্যা এই সমস্যা সমাধানৰ বাবে ভাৰত চৰকাৰে আইন প্ৰণয়ন কৰিছে যদিও খুব বেছি ফলপ্ৰসু হোৱা নাই মই বাস কৰা চহৰখন হ'ল শোণিতপুৰ জিলাৰ তেজপুৰ চহৰ এই চহৰতো শিশু শ্ৰমিক এক জলন্ত সমস্যা হিচাপে দেখা দিছে অলপতে আমাৰ ঘৰৰ ওচৰৰ মানুহে এঘৰতো শিশু শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰা দেখা গৈছিল বৰ্তমান আমাৰ সমাজৰ প্ৰায় ভাগ মানুহে ঘৰত কাম কৰিবলৈ শিশু শ্ৰমিক ৰখা দেখা যায় ইয়াৰোপৰি ইটা ভেটা হোটেল ফেক্টৰী আদিতো শিশু শ্ৰমিক দেখিবলৈ পোৱা যায় এই শিশু শ্ৰমিক সমূহ নাইকীয়া কৰিবলৈ হ'লে চৰকাৰৰ আইন কটকটীয়া হ'ব লাগিব লগতে আমি সকলো নাগৰিক সজাগ হ'ব লাগিব ইয়াৰোপৰিও অশিক্ষিত দু দুখীয়া লোকসকলক আমি সজাগ কৰি তুলিব লাগিব যাতে চৈধ্য বছৰৰ তলৰ শিশুসকলে শ্ৰমিক হিচাপে কাম নকৰি শিক্ষাৰ ব্যৱস্থাৰ লগত জড়িত হয় শিশুসকলৰ এটি মৌলিক অধিকাৰ হ'ল শিক্ষাৰ অধিকাৰ গতিকে তেওঁলোকৰ প্ৰত্যেককে আমি আমাৰ কামত নলগায় শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে যিহেতু বৰ্তমান চৰকাৰে চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ সকলো সুবিধা দিছে সেয়ে আমি সকলো শিশুকে শ্ৰমিক নবনাই ভৱিষ্যতৰ এজন ভাল নাগৰিক হিচাপে গঢ়ি তুলিব পাৰোঁ তাৰ প্ৰতি আমি প্ৰত্যেকজন নাগৰিকে সদা সচেতন হ'ব লাগিব যেতিয়া আমাৰ সমাজৰ পৰা এই সমস্যাসমূহ আতৰি যাব আমি সকলোৱে জানো আ যে আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক গতিকে শিশু শ্ৰমিক নাইকীয়া কৰাতো আমাৰ সকলোৰে কৰ্তব্য